হেল্ল' অঁ কৱ এই মই অকণমান এফালে যাবলৈ ওলাইছোঁ তাৰপৰা তোৰ খবৰ খাতি কৱ

অঁ অঁ ক'চোন কি হ'ল

অঁ হ'ব মইও সেই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ যাব লগীয়া হৈ আছিলে মোৰো কিতাপ দুখনমান প্ৰয়োজন হৈ আছিলে বস্তুখিনি মইও পৰা নাই বনাব ভালকৈ ঠিক আছে হেৰি কৰিবি মই অলপ পিছত গৈ আছোঁ দুয়োটা গুছি যাম নেকি তালৈকে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈকে অঁ আজি নেলাগে

ঠিক আছে হ'ব তেতিয়া কাইলেকে কেইটা বজাত যাৱ মোলৈ ৰাতিপুৱা ফোন কৰিবি মই ওলাই যাম দুয়োটা গৈ আহিমগৈ দুয়োটা হ'ব দে অঁ